হেল্ল' হেল্ল' অঁ কওক কওকচোন আছোঁ ভাল ভালনে হয় পাওঁ পাওঁ শুনি আছোঁ শুনি আছোঁ ভাল লাগে আৰু পাপনৰ গান শুনি বহুত ভাল লাগে অঁ ৰিয়েল নামটো জানো ৰিয়েল নামটো তুমি নাজানা নি অঁ অঁ বাপেকৰ নাম নাজানো নহয় তুমি জানা নেকি

অঁ অঁ অঁ কোৱা শুনিছোঁ আৰু মাকেও গাই নহয় গম পোৱা নাই পাপনৰ ভাল লাগে আকৌ গানবিলাক শুনি অঁ অঁ ভাল লাগে চুলি হেৰিটোও ভাল লাগে ইষ্টাইলটো ইষ্টাইলটো আছোঁ এনেই বহি আছোঁ তুমি কি কৰি আছা অঁ অঁ এতিয়া কি ভিডিঅ' চাই আছা অঁ অঁ ঠিক আছে বাৰু চোৱা তেতিয়াহ'লে

অঁ অঁ শুন শুনিছা নাই অঁ অঁ হ'ব তেতিয়াহ'লে চোৱা আৰু আৰু ফোন কৰি থাকিবা মাজে সময়ে অঁ ঠিক আছে বাৰু